আমাৰ গাঁৱত জীৱ জন্তু পোহাৰ সুবিধা কিছু ক্ষেত্ৰত আছে কিছু ক্ষেত্ৰত নাই যেনে যেতিয়া আমাৰ বাৰিষা হয় তেতিয়া আমাৰ জীৱ জন্তুবিলাক অলপ ৰাখিবৰ কাৰণে অসুবিধা হয় যেনে আমাৰ পথাৰবিলাকত আমি গৰু দিওঁ বাৰিষাত গৰু চৰু দিব নোৱাৰি বা আমাৰ ৰাস্তাত দিব লগা হয় আৰু ৰাস্তাত দিলেই এইটো ক্ষেত্ৰতো অসুবিধাও হয় যেনে গাড়ী মটৰ এই গাড়ী মটৰ যাওঁতে কিছুমান জীৱ জন্তু ওপৰেদি যায় তেওঁলোকক এই তেতিয়া এই জীৱ জন্তু আমাক আঘাত হয় বা জীৱন কিছুমান মৃত্যু হয় আৰু আৰু যদি আমাৰ খৰালি মাহ হয় তেতিয়া আমাৰ অলপ সুবিধা হয় আৰু পথাৰত গৰু দিবাৰ কাৰণে বা আৰু আমাৰ যিবিলাক আমাৰ কুকুৰ আছে কুকুৰবিলাকো এই বাৰিষাদিনত অসুবিধা হয় অকল ৰাস্তাতে ঘোমাই থাকে বা স্কুলবিলাকত ঘোমাই থাকে ফিল্ডত বাহিৰত আৰু অসুবিধা পায় কিন্তু খৰালি মাহতহে তেওঁলোকৰ দৌৰা ঘূৰাত অসুবিধা দাউৰি ফুৰে তেনেকুৱা আৰু যিবিলাকৰ মানুহে কুকুৰ নিজাকৈ পোহে তেওঁলোকৰ ক'বলগা নাই এই নিজে এই ব্যৱস্থাটো লয় সেনেকুৱা আৰু বাৰিষা হ'লে কিছুমান কুকুৰে পানীতে দৌৰি দৌৰি লুটুৰ পুটুৰ হয় তেনেকুৱা আৰু আমাৰ মোৰ ঘৰত নিজৰে মোৰ তিনিটা কুকুৰ আছে বান্ধিও থওঁ আৰু কেতিয়াবা এৰিও দিয়া যায় এৰি দিলে তেওঁলোকে তাৰমানে বুট খুব ভাল পায় একে পথাৰত দৌৰি দৌৰি একে পথাৰত ৰুটুৰি পুটুৰি আহে ঘৰত পাই আকৌ তেওঁলোকক আকৌ ধুৱাই দিবা লাগে ধোৱাই দিহে আকৌ চাফচিকুণ কৰি আকৌ ঘৰত এই ৰাখিব লাগে এই তেনেকুৱা আৰু আৰু আমাৰ আমাৰ আকৌ গাঁৱৰ মানুহে যিবিলাক প্লাষ্টিক আছে এই বহুত গাঁৱত দেখা গৈছে ডাষ্টবিনৰ ব্যৱস্থা তেওঁলোকৰ ডাষ্টবিনতে পেলায় কিছুমানৰ ধৰ পদূলিতে ডাষ্টবিন আছে সেই পদূলিতে ডাষ্টবিনত পেলায় আৰু এনেকুৱাও দেখা গৈছে যে যিবিলাক গাঁৱত এই গাঁৱৰ মূৰত ডাঙৰ গছ ডাষ্টবিন তাৰমানে বনাই থয় গাঁৱৰ মানুহবিলাকে লগ লগায় তাতে গাঁৱৰ মানুহিবিলাকে ডাষ্টবিনতেই বস্তুবিলাক পেলায় প্লাষ্টিকে হওক যিকিনো জাবৰ জোঁথৰ যেতিয়া জমা হয় তেওঁলোকে জুই লগাই পেলাই দিয়ে এই তেতিয়া খেতি বাতিৰ কাৰণেও কোনো প্ৰদূষণ নহয় আৰু কিছুমান গাঁৱত য'তে ত'তে আমাৰ প্লাষ্টিকবিলাক পেলায় আৰু সেইটো প্লাষ্টিকবিলাক যেতিয়া গলি নাযায় সেই তেতিয়া আমাৰ খেতি বাতিৰ সৰহ অসুবিধা হয় এই প্লাষ্টিকৰ কাৰণে এই কিন্তু আমাৰ যিবিলাক গাঁৱৰ জনা শনা ব্যক্তি আছে তেওঁলোকে এই নিশ্চয়বিলাকক অলপ তত্বধনৰ লয় বা আহে আৰু মই ভাবোঁ আৰু এই কিন্তু কিছুমান গাঁৱত কিন্তু এইবিলাক য'তে ত'তে পেলাই মই দেখিছোঁ আৰু কিছুমান গাঁৱত কিন্তু ভালেই দেখিছোঁ নিজৰ পদূলিতে তাৰমানে ডাষ্টবিনৰ ব্যৱস্থা কৰে তেওঁলোকে ডাষ্টবিনত বস্তুবিলাক আনি পেলায় ভাল কথা আৰু আমাৰ গাঁৱৰ যিখিনি আমাৰ জীৱ জন্তু আছে তেতিয়া আমাৰ এই ফাগুণ চ'ত পৰে তেতিয়া আমাৰ জীৱ জন্তুবিলাক প্ৰায়ে মানুহবিলাকে একে মুকলিমূৰীয়াকৈ তাৰমানে এৰি দিয়ে আৰু তেওঁলোকক বহুত আকৌ তেতিয়া আমাৰ এই জন্তুবিলাকো নিশ্চয় এই মুকলিভাৱে ফুুৰিব পাৰে আৰু জীৱ জন্তুবিলাকৰো তেতিয়া স্বাস্থ্য পাতিও ভাল হয় আৰু জীৱ জন্তুবিলাকো যেতিয়াই আমাক এৰি দিয়া হয় গতিকে তেতিয়া যদি চব মানুহে যদি আমাৰ এই প্লাষ্টিকবিলাক যদি য'তে ত'তে নেপেলায় তেতিয়া জীৱ জন্তুবিলাকো তেতিয়া প্লাষ্টিক কিছুমান এনেকুৱা এই জীৱ জন্তু হৈছে প্লাষ্টিকবিলাককে চুবাই চুবাই খায় কাৰণ প্লাষ্টিকবিলাকত কিছুমানে মাছ মাংস আনি তেনেকৈয়ে দলিয়াই পেলাই দিয়ে সেইবিলাকত কিছুমানে যেনে কুকুৰবিলাকে মাংস থকা প্লাষ্টিকটোকে কামেৰি কমেৰি খায় বা মাছ থকা প্লাষ্টিকটোৱে কামোৰি কামোৰি খায় টানি লৈ ফুৰে সেই তেনেকুৱা সেইকাৰণে প্লাষ্টিকটো যাতে এই ডাষ্টবিনত থ'ব লাগে বা ডাষ্টবিনত নথৈ এক ঠাইত জমা কৰি যাতে সেইবিলাক জুই লগায় দিয়ে এই সেই ব্যৱস্থা কৰিলে ভাল হয় আৰু এই চবৰ কাৰণে মানুহৰ কাৰণেও ভাল আৰু খেতি বাতি কৰাৰ কাৰণেও এইটো সুবিধা হয় জীৱ জন্তুৰ কাৰণেও সুবিধা হয় সেইটোৱে আৰু প্ৰদূষণটো বেয়া হয় প্লাষ্টিকৰ কাৰণে